মই নিশ্চিতভাৱে পি এম কে ভি ৱাই পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ কথা বিবেচনা কৰিছোঁ

মই ইয়াৰ বিষয়ে একেবাৰে অনভিজ্ঞ এই পাঠ্যক্ৰমত কি কি হয় কি নহয় তাৰ বিষয়েও নাজানো গতিকে আপোনালোকৰ আপোনালোকে যদি অকণমান বহলাই ইয়াৰ ব্যাখ্য়া আগবঢ়ায় তেনেহ'লে উপকৃত হ'ম আৰু ইয়াৰ যি প্ৰশিক্ষণ কেন্দ্ৰ হ'ব এই প্ৰশিক্ষণ কেন্দ্ৰবোৰ আমাৰ নিজৰ স্থানীয় জেগাত নিজৰ স্থানীয় ঠাইত যদি হয় আমাৰে সুবিধা হয় যিহেতু যদি দূৰত দিয়া হয় তেনেহ'লে অহা যোৱা কৰিবৰ কাৰণে সময়ৰ প্ৰয়োজন হ'ব যদি ওচৰতে হয় তেতিয়া হয়টো সেইখিনি অসুবিধাৰ পৰা অলপ ৰেহাই হ'ব সেইবাবে ভাবিছোঁ যে ইয়াৰ স্থান আমাৰ নিজৰ অঞ্চলৰ ভিতৰতে যদি হয় সুবিধা হ'ব বুলি ভাবোঁ আৰু ইয়াৰ প্ৰশিক্ষণ কেন্দ্ৰত কি কি বিভাগত প্ৰশিক্ষণ দিয়া হ'ব সেই বিষয়েও বিশেষ নাজানো সেইকাৰণে আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ যে এই পি এম কে ভি ৱাই প্ৰশিক্ষণ কেন্দ্ৰত কি কি পাঠ্যক্ৰম আছে সেই বিষয়েও জানিব বিচাৰিছোঁ